নমস্কাৰ কোনে ক'লে আপুনি হয় কওকচোন হয় কওক ফ্ৰী আছোঁ মই হয় হয় হয় আপোনাৰ কোনফালে পেটৰ বিষ হৈ আছে কোনটো ছাইডে হৈ আছে অঁ আপুনি কিবা তাৰমানে তেনেকুৱা খাদ্য় কি খাই আছিলে যোৱা এসপ্তাহৰ পৰা

গম পাইছোঁ বাৰু এতিয়া এই বতৰটো অলপমান চেঞ্জ হৈ আছে যে সেইটো কাৰণেও হ'ব পাৰে নহ'লে আপুনি এটা কাম কৰিব যদি সময় পায় আপুনি মোৰ চেম্বাৰত এবাৰ আহি যাব তেতিয়া অঁ হয় হাতীপিলখানাত আছে মোৰ চেম্বাৰটো অঁ তাতে অঁ মই গোটেই উইকে থাকো অঁ চানডে অফ থাকে

আপুনি সন্ধিয়া ছটাৰ পৰা আঁঠটা বজাৰ ভিতৰত আহিব তাৰপিছত কেইটামান টেষ্ট কৰিব লাগিব টেষ্টকেইটা কৰাৰ ৰিপ'ৰ্টটো আহিলেহে মই সেইটোৰ ওপৰত চাই পেলাই মেডিচিনবোৰ আপোনাক দিম আপুনি পৰাপক্ষত পানী অলপ বেছিকৈ খাব আৰু মঙ মাছ মাংস মছলা এইবিলাক অকণমান এৰি চলিব পাৰিলে ফল মূল খাব অঁ ফাইভ হাণ্ড্ৰেড হয় পাঁচশ টকা পাঁচশ টকা অঁ অঁ অঁ টেষ্টবোৰ আপোনাৰ যেনেকৈ আপোনাৰ হয় তাৰমানে অঁ ইমানো বেছি নহয় আৰু আপোনাৰ এফ'ৰ্ডেবোলে হয় যাতে সাধাৰণ মানে মানুহেও যাতে আপোনাৰ টেষ্টবোৰ কৰিব পাৰে সেই হিচাপেই ৰাখিছোঁ বাৰু ইমান এটা বেছি নাই অঁ ঠিক আছে বাৰু আহিব আপুনি হয় থেংক ইউ